হেল্ল' কি কৰিছে বাইদেউ অঁ ভাত পানী খালে নেকি অঁ চাহ খালে হয় হয় হেৰি যে ওলাই আহিব নি আজি আমাৰ ঘৰৰ ফালে অঁ এই নহয় কথা কেইটামান পাতিবলগীয়া আছিলে অ' আপোনাৰ লগত বিহুটো পাইছেহি নহয় অঁ আজিচোন ছাব্বিছ তাৰিখ হ'লেই

এনেই আছিলোঁ বিহুটোত তাৰপিছত আপুনিও গম পাইছে আপুনিও এনেই আছে ঘৰতে সেইকাৰণে ভাবিছিলোঁ বিহুত মানে এনেকুৱা মেলা ধৰণৰ হয় ন আমাৰ ইয়াতে চোন এই কুচিগাঁৱত এখন হয় সেই মেলাখনত আমিও যাম বুলি ভাবিছিলোঁ তাকে পিঠা পনা অলপমান বনাই পেলাই যদি নিওঁ কেনেকুৱা হ'ব বাৰু অঁ আমাৰ ওচৰে বাইদেউহঁতেও কৈছিলে বাৰু এই আমাৰ সৰু বাইদেউহঁতে সিহঁতিও বেলেগকে কৰিছে মানে আপোনাৰ অঁ তাৰপিছত মই ভাবিলোঁ আপোনাক কওচোন কথাটো বোলো পিঠা আপোনাৰ ওচৰত বৰা চাউল হ'ব চাগে ন অঁ ত' আমি অঁ কেজি কিমান আপোনাৰ সেইবিলাক ষাঠি টকাকে বিক্ৰী কৰে অঁ হ'ব আপোনাৰ সেই তাকে চাউল আমি কেই কেজিমান লৈ ল'ম আমি তিল পিঠা বনাম আৰু কি কি বনালে ভাল হ'ব বাৰু বাইদেউ বিহু কাৰণে

অঁ

আপুনি আহক আহি পেলাই আমি এখন লিষ্ট আমি বনাই পেলাওঁ লিষ্টত আমি মানে কিমান কি লাগিব বা এটা এটা পিঠা আমি কিমান দামত দিম সেই বস্তুবিলাক আমি তাতে নিদিষ্ট কৰি লিখি মেলি আমি যা যোগাৰখিনি কৰিবই লাগিব নহয় এতিয়া বেছ অঁ টাইমটো টাইমো বেছি নাই যে আমাৰ আৰু থাকি গ'ল আজিনো এতিয়া চাৰিদিন আছে ধৰি লওঁ আৰু বিহু পালিহিয়েইচোন সেইকাৰণে যিমান পাৰো জলদি কামখিনি কৰিব লাগিব অঁ আৰু অঁ পিঠা ঢেঁকীতে ঢেঁকী বাৰু আমাৰ এই সৰু বাইদেউৰ ঘৰত আছে ওচৰতে তাতে আমি ঢেঁকী অঁ তিলপিঠাখিনি বাৰু তাতে খুন্দিম বাকী লাড়ু পিঠা এইখিনি আমি দুই ঘৰতে বনাই মেলি তেনেকে ৰেডি কৰিব পাৰিম আকৌ পেকেটিং কৰিব লাগিব পেকেটিঙৰ কাৰণে আকৌ টাউনৰ পৰা গৈ মেলি পেকেটিঙৰ বস্তুখিনিও আনিব লাগিব নহয় অঁ তেনেকৈও পাৰিম অঁ হয় অঁ অঁ অঁ তেনেকে দোকানতো দিব পৰা যাব হয় হয় বিহু ছিজন যে ন চবতেই পিঠা পনাবিলাক ল'ব বাকী আপুনিও আৰু বেলেগ কিবাকে এনেকে ভাবি ৰাখিছিলে নেকি বিহু কাৰণে কিবা কৰিবলৈ অঁ অঁ বাকী সময় দিব পাৰিব ন আপুনি ঘৰত কামবিলাক কৰি মেলি সময় দিবলৈ পাৰিব নাই অঁ অঁ পাঁচবেলা সময়টো পাৰিব বাকী আপুনি আপুনি এতিয়া কিবা আৰু কিবা কৰি আছে ন এনে কি কামত কৰি আছে এইকেইদিন ঘৰত অঁ তাকে তাকে বিহুৰ দিন অঁ আমি দুজনীয়ে কৰিমনে নে আৰু কাৰোবাক ল'লে ভাল হ'ব বাৰু আমাৰ এই কামটোত গোটৰ মানুহখিনিক ন অঁ সেইটো বেয়া নহয় দিছে কাৰণ দুজনীত অকণমান অসুবিধাও হ'ব চাগে অঁ অঁ অঁ অঁ অঁ অঁ ঠিক আছে ঠিক আছে আকৌ এই আপোনাৰ দুলীয়াজানতো এখন বিহু মেলা পাতিছে ত' কাইলৈও আমি যদি সোনকালে যদি পিঠা পনাখিনি ৰেডি কৰিব পাৰোঁ তাতেও আমি সেই মেলাখনত মানে আমি যাব পাৰিম তালৈও আমি এইবিলাক উলিয়াব পাৰিম অঁ চাউল বেছি লাগিব অঁ তেনেহ'লে কাইলে আপুনি আপুনি চাউল উলিয়াই ৰাখিছে ত' তেনেহ'লে কাইলৈৰ পৰাই আমি কামত লাগিয়ে যাওঁ নেকি অঁ হয় হয় অঁ আৰু আমি সেই যি কিখন মেলাত আমি বিপণীবিলাক দিম তাত আমি এপ্লিকেশ্যনো দি থ'ব লাগিব নহয় আগতীয়াকে মই তেনেহ'লে সেই বাহিৰৰ কামখিনিকে কৰি দিম নে আপুনি আমাৰ আৰু বাইদেউহঁত লগ লাগি আপুনি এই পিঠা পনা এই চাউল উলিওৱা এই পিঠা খুন্দা এই কামখিনি তেনেহ'লে আপুনি কৰক অঁ চিৰা অঁ অঁ অঁ অঁ ছাৰ বাইদেউহঁতে মানে সেই অঁ বিহু বুলি আপোনাৰ কোমল চাউল উলিয়াইছে চিৰা উলিয়াইছে তাৰপাছত বৰা চাউল এনেকে আপোনাৰ কেজি কেজিকে তেনেকে উলিয়াইছে এই আমাৰ এই সৰু বাইদেউহঁতে যে তেখেতলোকৰ বস্তটোৱে মানে তেনেকে ধৰণকে উলিয়াইছে অঁ তাৰপাছত আকৌ বিহু বুলি মানে তেখেতলোকৰ দেখিছোঁ বস্তুবিলাক পিঠা বনাই পেলাই তেনেকে নহয় মানে ত' কেজি কেজি হিচাপত এনেকে বনাইছে ত' আমি ভাবিছোঁ আমি যদি পিঠা বনাই মেলি যদি বিক্ৰী কৰিব পাৰোঁ তেনে তাত বেছি লাভ হ'ব ন অঁ অঁ এটা এটা লাৰু আৰু এটা এটা তিলপিঠাত আমি কেনেকুৱা ধৰণকে দামটো লগালে ভাল হ'ব বাৰু

অঁ তেনেকে তেনেকে এটা পেকেটিঙত

অঁ অঁ সেইটো হয় অধিক দাম কৰিলেও আকৌ আমাৰ গ্ৰাহকে ল'ব নুখুজিব সেইটো এটা কথা আছে হয়নে নাই অঁ অঁ অঁ অঁ অঁ তাৰপিছত হেৰি আৰু ডিব্ৰুগড়ত যে এই চৌকিডিং ফিল্ডৰ তাতে বিহুৰ পিঠা বনোৱা কম্পিটিশ্যন আছে নহয় গম পাই নে নেপায় অঁ সেই তালৈকো আমাৰ গোটটো কিন্তু যাব পাৰি আমি যদি এইকেইদিনতে যদি কামখিনি কৰি ল'ব পাৰোঁ তেতিয়াহ'লে আমি মানে আমাৰ এই পিঠা পনা অলপ লৈ পেলাই তাত আমি কম্পিটিশ্যনত যদি লগ লাগো যোগ দিওঁ তেতিয়া আমাৰ কিন্তু লাভহে হ'ব অঁ দূৰ দূৰৰ পৰা মানুহ আহিবতো চাবলে নিউজতো দিছে মানে বস্তুটো অঁ অঁ ভাল হ'ব অঁ এসপ্তাহ আছে বাৰু এতিয়া অঁ অঁ ফোন নাম্বাৰ আছে অঁ অঁ এই বাইদেহঁতক বাৰু মই লগ পাওঁৱেই মই হ'লেও আজি এই তিনিআলি ফালে ওলাই যোৱা কথা আছে লগ পালে মই বাইদেউহঁতক লগ কৰি কথাখিনি তেনেহ'লে কৈ থৈ যাম একেবাৰে অঁ লগে ভাগে কৰিলে ভাল হ'ব ন অঁ সেইটো কম হ'ব সেইটোৱে আৰু লগে ভাগে কৰিলে কিন্তু আমি বস্তুখিনি মানে কোৱাণ্টিটিটো বঢ়াব লাগিব কেলে কি পইচাটো কথা আছে ন আমি মানুহ যদি বেছি হওঁ বস্তু কম হ'লে আকৌ আমাৰ মুনাফাটো কম হ'ব নহয় সেইটো কাৰণে অঁ সেইখিনিতো ধ্যান দিব লাগিব আৰু বিহুটো আমাৰ ইমান এটা বছৰৰ পিছত আকৌ বিহুটো আহে ন বিহুটো ভাল কৰিব লাগিব গাঁৱতো এবাৰ বিহুমেলা পাতিছে নাই আকৌ তাতোতো বিহু চাবলেও যাব লাগিব আকৌ আপোনাৰ বিহু বিপণীও ন কাম কেইবাটাও ওলাই পৰিছে দেই অঁ আপুনি অঁ টোপনি ধৰি গৈছিলেগৈ নেকি আপুনি আহিব একো নাই বাৰু দিয়ক বিহু এই দিনকিটা এনেকুৱা হয়েই বতৰ হাঁহি বাইদেউ অঁ অঁ

টোপনি আহি গৈছিলে একো নাই একো নাই আপুনি চাহহে খালে ভাত পানী তেনেহ'লে বনাওঁ সময়ো হৈছে দহটাই বাজিবলে হ'ল অঁ অঁ আপুনি আহি কিন্তু আজি আপুনি আমাৰ ঘৰলে আহিব আকৌ অঁ অঁ অঁ ল'ৱা ছোৱালীকেইটাক স্কুললে পঠালে অঁ অঁ অঁ আপুনি কিমান দেৰিত আজৰি হ'বনো অঁ অঁ একো নাই একো নাই আপুনি কামবিলাক কৰি মেলি কেনে হেৰি কৰিব মই মই আছোঁৱেই যেতিয়া বাহিৰৰ কামখিনি মই কৰিমেই সেয়া আপুনি কিন্তু সময়টো মিলাই আমাৰ মাৰ ঘৰলে আহিব দেই ঠিক আছে বাৰু অঁ অঁ অঁ ঠিক আছে বাৰু হ'ব